আমি ৰাতিপুৱা ঘৰত চাহ খাওঁ তাৰপিছতে সন্ধিয়া সময়ত কফি খাওঁ তাৰপিছতে গৰমৰ দিনত আমি চৰবত নেমু চৰবত আম পান্না আৰু বেছি গৰম হ'লে লাচ্চি খাওঁ আৰু আলহী আহিলে আমি গৰমৰ দিনত চৰবত বনাই দিওঁ আৰু ঘৰতো চাহ গাখীৰ চাহ লাল চাহ ইত্যাদি খোৱা হয়